শিশুসকলৰ ভাল বিকাশৰ কাৰণে টিভি বা অনলাইন মোবাইলতে হওক লেপটপতেই হওক ভাল বিষয়বস্তু কৰিব পাৰে কিন্তু এইটো বহুতেই ভাল শিশুৰ কাৰণে শিশুৰ যিবিলাক মানে সাধাৰণ জ্ঞানেই হওক বা মনোবিজ্ঞান হওক সেইবিলাক বহুতখিনি বিকাশ হয় কিন্তু ইয়াতে বহুত কিছুমান নিগেটিভ চাইড আছে নিগেটিভ দিশ আছে যিবিলাক মানে আমি ভালকৈ আপুনি ধ্যান দিব লাগে যাতে শিশুসকলৰ শিশুসকল যিহেতু অবুজন থাকে সিহঁতে ভাল বেয়াৰ বিচাৰ কৰিব নোৱাৰে সেইটো কাৰণত অভিভাৱকসকলে ধ্যান ৰাখিব লাগে যাতে শিশুসকলৰ ভাল বিকাশৰ বাবে মানে ব্যৱহাৰ হয় বস্তুটো আৰু বিনামূলীয়া শিক্ষামূলক বিষয়বস্তু উপলব্ধ কৰাটো বহুতে ভাল সেইটো হ'লেই শিশুগেলাই মানে সৰু ল'ৰা ছোৱালীগেলাই ভাল ভাল বহুতো বিষয়বস্তুৰ ওপৰত জ্ঞান ল'ব পাৰিব তাৰ ভিতৰত তেখেতে এই তাহাঁতৰ যিটো মানসিক দিশ সেইটো বিকাশ হ'ব এনেকুৱা বহুত শিক্ষামূলক চেনেল আছে ৱেবচাইট বহুত আছে তো মই বহুত কেইটা অনুসৰণ কৰোঁ তাৰে ভিতৰত বাইজুচ আছে আনএকাডেমি আছে এইকেইটা বৰ্তমান বৰ্তমান সময়ত বহুতকেইটাই বহুতেই মানে জনপ্ৰিয় আৰু বহুতেই বহুতেই পপুলাৰ বহুতেই অনুসৰণ কৰে এই দুটা আৰু শিশুসকলৰ ভাল বিকাশৰ বাবে এই যিবিলাক শিক্ষামূলক চেনেল আছে বাইজুচেই হওক আনএকাডেমিয়ে হওক এইবিলাকে বহুত কিবাকিবি ভাল ভাল বিষয়বস্তু এই উপলব্ধ কৰিছে তাৰ জৰিয়তে বহুত শিশুসকলে বহুতখিনি মানে বহুতখিনি জ্ঞান বিকশিত কৰিব পাৰিছে